হয় লাগিছে অঁ টিকট লাগিছিলে নহ্ অঁ অঁ অঁ অঁ সেই ক'ৰ ক'ৰ পৰা উঠিব আপুনি মৰাণৰ পৰা আপুনি গুৱাহাটীলৈ যাব নহ্ অঁ অঁ অঁ অ কেতিয়ালৈ লাগিছিলে আপোনাক কাইলৈ বা পৰহিলৈ মানে নহ্ অঁ অঁ অঁ টিকেট লাগিছিলে আপোনাৰ হেৰি আপুনি কেতিয়া মানে দিনত যোৱাটো হ'বনে আপোনাৰ ৰাতিলৈ ডে লাগেনে নাইটত লাগে নাইটত লাগে নহ্ অঁ নাইটত লাগে অঁ অঁ ৰ'ব কেতিয়াবা মানে আপোনাৰ এইটো আপোনাক কিহত লাগিব শ্লিপাৰত লাগিবনে নে এনেকুৱা হেৰি নৰ্মেল হ'লে হ'ব অঁ অঁ অঁ অঁ মানে আপোনাৰ ধৰক এই নৰ্মেল হ'লেও হ'ব নহ্ আপোনাৰ এ চি লাগিব নেকি অঁ কৰি দিম অনলাইনত আপোনাৰ এই নৰ্মেল হ'লে আপোনাৰ হেৰি এই কি কম বুলি আছোঁ আপোনাৰ খিৰিকী কিনাৰত লাগিব নেকি নহ'লে নে এনেকুৱা হেৰি যেনেকৈ দিলে হ'ব খিৰিকী কিনাৰত কৰি দি দিম নহ্ আপোনাক এই মানে ধৰক আপোনাৰ গুৱাহাটী ৰাতিপুৱা সোনকালে পোৱাকৈ লাগেনে অকণমান দেৰিকৈ হ'লেও হ'ব বাৰু মানে ধৰক আমাৰ এইবাৰ যিহেতু আমাৰ তিনিচুকীয়া চাইডৰ পৰা যিখিনি গাড়ী আহে সেইখিনি মানে খুব সোনকালে পাই যায় দেই তাৰপৰা অঁ আমাৰ এই আপোনাৰ ডিব্ৰুগড় পিনৰ পৰা গ'লে আপোনাৰ গাড়ীখিনি অকণমান পলমকৈ পায় সেইটো কাৰণে সুধিলোঁ আপোনাৰ পলমকৈ পালেও আপত্তি নাই যিহেতু মানে এই প্ৰথমতে আপোনাৰ তিনিচুকীয়া সোনকালে পোৱা গাড়ীখিনি প্ৰায় বুকিঙেই আছে টিকেটবিলাক সেইকাৰণে আপোনাক মই সুধিলোঁ কথাষাৰ হয় হয় ঠিকে দেই আপোনাৰ এতিয়া বৰ্তমান সময়ত আপোনাৰ নৰ্মেলখনত আপোনাৰ ছশ পঞ্চাছ টকা এ চি হ'লে আপোনাৰ সাতশ বিছ টকামান পৰিব আপুনি যদি যায় তেনেহ'লে আপুনি মোক এই টিকেটৰ কাৰণে মই চাই দিম বাৰু অনলাইনত এতিয়া আপোনাৰ আপুনি মোক খালি পে'মেণ্টটো আপুনি যদি যায় কিবা এটা চিকিউৰিটি মনি বা আপুনি অঁ আপুনি এটা কাম কৰিব আপুনি মোক লগ কৰি দিব নে পইচা পইচাটো আপুনি হেৰি বেলেগ পে' পে'মেণ্টেই দিব অনলাইন পে'মেণ্ট কৰিব ইউ পি আইত দিব নহ্ ঠিক আছে বাৰু মই আপোনাক স্কেনাৰটো দি দিম আপুনি তেনেহ'লে কাইলৈতো পৰহিলৈ ফিক্স কৰি দিম নেকি বাৰু আৰু এ নিশালৈ অঁ অঁ কিমানমান ন মানে আপোনাৰ দেৰিকৈ পোৱা হ'লে আপোনাৰ প্ৰায় চাৰে আঠটা নটা বজাত আপুনি ধৰক ইয়াৰ পৰা কৰি দিম নেকি মৰাণৰ পৰা নটা চাৰে অঁ চাৰে আঠটা নটা বা খুব বেছি চাৰে নটালৈকে কৰি দিম নহ্ কেইজনৰ কাৰণে লাগে আপোনাক দুজনৰ কাৰণে নহ্ অঁ অঁ ঠিক আছে বাৰু আপুনি পে'মেণ্টটো পাৰিলে কৰি দিব সোনকালে এতিয়া মই অঁ মই আপোনাক স্কেনাৰ আপোনাৰ এইটো ফোন নাম্বাৰতে আছে নে কি বাৰু আপোনাক ফোন নম্বাৰ এইটোত কৰিলে যোগাযোগ কৰিব পৰা যাব অঁ মই আপোনাৰ এইটো নাম্বাৰতে মোৰ স্কেনাৰটো দিম আপুনি ইয়াতে আপুনি পে'মেণ্টটো কৰি দিব হা বাৰু ঠিক আছে দিয়ক নহ'লে আপোনাক মই জনাম বাৰু পিছত কনফাৰ্ম হ'লে আপুনি পইচাটো পঠিয়ালে মই আপোনাক মই টিকেটটো কনফাৰ্ম কৰি আপোনাক মই ফোনা ফোনি কৰিম বাৰু দেই ঠিক আছে দিয়ক অঁ